হেল্ল' নমস্কাৰ দাদা অঁ ফোনটো সেই তেজপুৰৰ চেফ্ৰন ৰেষ্টুৰেণ্টত লাগিছে নেকি অঁ মানে মোৰ মানে কেক এটা অৰ্ডাৰ কৰিব লাগিছিল মোৰ ভণ্টীৰ বাৰ্থডে' আছেতো পৰহি সেইকাৰণে অঁ সাত তাৰিখে সন্ধিয়া সাতটামানত দিব পাৰিব কেক এটা হোম ডেলিভাৰী কৰিব লাগে অঁ ঠিক আছে বাৰু আপোনাক মই পইচাটো জি পে' কৰি দি দিম ন অঁ হ'ব আপুনি পঠাই দিব লাগিলে মই ফোন এটা কৰিম আপোনাক অঁ অঁ হ'ব ঠিক আছে ধন্যবাদ দাদা ৰাখিছোঁ